হয় মই আন ধৰ্মৰ উৎসৱসমূহতো অংশগ্ৰহণ কৰি পাইছোঁ আৰু দেখিছোঁ আৰু ভালেই লাগে বিভিন্ন ধৰণৰ বেলেগ বেলেগ ৰীতি নীতিৰে যিহেতু কামবোৰ কৰা দেখা যায় গীত নৃত্য কৰা দেখা যায় তেওঁলোকৰ যিটো পৰিৱেশ গঢ়ি তোলে সেইটো মোৰ অতি ভাল লাগে মই মুছলমানসকলৰ যিটো ঈদ বুলি কোৱা যায় ঈদ ঈদত মই অংশগ্ৰহণ কৰিছিলোঁ এবাৰ মোৰ এজন সহপাঠী মুছলমান সম্প্ৰদায়ৰ হয় তেওঁৰ ঈদত মোক এদিন তেওঁলোকৰ গৃহলৈ নিমন্ত্ৰণ জনাইছিল আৰু তেওঁলোকৰ যি সম্পূৰ্ণ ৰীতি নীতিৰে বিভিন্ন খাদ্য বস্তুৰ ব্যৱস্থা কৰিছিল খোৱাৰ বাবে আৰু বিভিন্ন ধৰণৰ ফলমূল খাদ্য তেনেকৈ খাবলৈ দিছিল আৰু মোৰ খুবেই ভাল লাগিছিল তেওঁলোকৰ বোলে ঈদত সেইটো আলহী মানে অতিথি আহিলে তেনেদৰে খাবলৈ দিয়াতো এটা ধৰ্ম বুলি কয় আৰু দুখীয়াক দান কৰাতো তেওঁলোকৰ এটা পৰম্পৰা আছে ঈদত সকলোৱে মানে নামাজ পঢ়িবলৈ যোৱা যিটো সেয়া তেওঁলোকৰ ব্যৱস্থা অতিকে মোৰ ভাল লাগে সকলোৱে যিহেতু মই নামাজত অংশগ্ৰহণ কৰিছিলোঁ এবাৰ ঈদত তেওঁলোকে মোক লৈ যোৱা লৈ গৈছিল তেওঁলোকে মচজিদ মচজিদলৈ তেওঁলোকে মোক লৈ গৈছিল আৰু মই ঈদত অংশগ্ৰহণ কৰিছিলোঁ সকলোৱে আল্লাৰ ওচৰত দোৱা কৰা দেখা পাইছিলোঁ যিহেতু মই এজন হিন্দু ব্যক্তি মই হিন্দু ধৰ্মৰ মানুহ তথাপিও মই মুছলমানসকলৰ সেই ৰীতি নীতি ধৰ্মীয় ব্যৱস্থাবোৰ মই চাইছিলোঁ আৰু মোৰ লগৰজনৰ কাৰণে সম্ভৱ হৈছিল তেওঁ মোক লৈ যোৱা লৈ গৈছিল এইবোৰ দেখাবলৈ মোৰ সৌভাগ্য হৈছিল মই মন্দিৰ মন্দিৰ নহয় এক্সোৱেলি তেওঁলোকৰ মছজিদ বুলি কোৱা হয় মছজিদত নামাজত অংশগ্ৰহণ কৰিছিলোঁ আৰু যিহেতু মই গাব নাজানো তেওঁলোকে কি গাইছে মই মুঠত ৰৈহে থকা হৈছিল মোৰ ইমান তেওঁলোকে কি গাইছিল কি নাগাইছিল মই ইমান ধৰিব পৰা নাছিলোঁ হয়তো মই চাইছোঁ কেৱল চাইছোঁ আৰু মোৰ বহুত মানে আনন্দ উৎফুল্লিত হৈছিল আৰু এনেদৰে তেওঁলোকৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ তেওঁলোকে কেনেদৰে এই ঈদটো পালন কৰে ঈদৰ ঈদ ঈদৰ ঈদৰ মানে মূল তত্বটো কি ঈদটো মানে ঈদ আমাৰ যেনেকৈ অসমীয়াৰ বিহু তেনেকৈ তেনেদৰে তেওঁলোকৰ ঈদটো বুলিয়ে কৈছে জানিবলৈ দিছে ইয়াকে যেনিবা তেওঁলোকৰ অলপ চিষ্টেমটো পৰিৱেশটো অলপ বেলেগ তেওঁলোকে ভগৱানৰ ওচৰত দোৱা কৰে সকলোৱে একেলগে মন্দিৰত নহয় মন্দিৰত নহয় মচজিদত নামাজ পঢ়ে আৰু বিভিন্ন ধৰণৰ খোৱাৰ ব্যৱস্থা খাদ্যবস্তু ব্যৱস্থা কৰে দুখীয়া যি দুখীয়া ঘৰত যদি ঈদত খাবলৈ মানে খাদ্যবস্তু তেনেদৰে নাথাকে কাষৰ যিঘৰ ধনী থাকে তেওঁলোকে সহায় কৰে আৰু তেওঁলোকে বস্তুবিলাক দান দিয়া দেখা যায় প্ৰায় মুছলমান ধৰ্মীয় মানুহসকলৰ মাজত যিটো মিলা প্ৰীতি বহুত বেছি বেছি দেখিবলৈ পোৱা গ'ল আৰু মোৰ বহুত ভালেই লাগিল মোৰ তেনেকৈ লগৰজনকো বহুত ধন্যবাদ দিছোঁ যিহেতু মুছলমানসকলৰ মানে সেই ৰীতি নীতি ধৰ্মীয় ব্যৱস্থাসমূহৰ বিষয়ে মোক তেওঁ জানিবলৈ দিলে তাকে সেইকাৰণে মই বহুত ভাল পালোঁ আৰু আগলৈও তেনেদৰে যাবলৈ চেষ্টা কৰিম